আগৰ দিনৰ পদ্ধতি খেতি কৰা আৰু আজিৰ দিনত বহুতখিনি পাৰ্থক্য আহি পৰিছে যেন আগৰ দিনৰ মানুহে গৰু দুটা লৈ বলধ গৰু নাঙল লগাই ডিঙিত হাল বাইছিলে সেইমতে সিহঁতি হাল বায় নাঙল বদলাই তাত খেতি বাতি কৰিছিল আজিৰ দিনৰ পদ্ধতিত মানুহে উন্নত বস্তুবোৰ লৈ যি ধৰণে খেতিত আগবাঢ়িছে আগৰ দিনৰ তুলনাত আজিৰ দিনত খেতিটোৰ উপাৰ্জন বেছি হয় যি মতে আমি দেখিছোঁ আগৰ দিনৰ মানুহে এক বিঘা মাটিত খেতি কৰিব হ'লে বলধ দুটাৰে প্ৰায় বহুত সময় লাগে কিন্তু আজিৰ দিনত দহ বিঘা খেতি কৰিব হ'লে ট্ৰেক্টৰ এখনৰ স'তে বেছি সময় নালাগে মই খেতি কৰিম যদি মই ভাবোঁ ট্ৰেক্টৰ এখনেৰে হাল বাই তাত মই ধানৰ কঠীয়া পেলাই ভাল মতে তাত মেনিয়ৰ ফাৰটিলাইজাৰ ইউৰিয়া দি আৰু অৰ্গেনিক সাৰবোৰে ভাল ধৰণে খেতিটো যাতে আগবাঢ়ক সেইবাবে মই বহুতখিনি পদক্ষেপ ল'ম আজিৰ দিনত পানীৰ সুবিধা কৰিবৰ কাৰণে খেতিত মটৰ লগাই মানুহে আগবাঢ়ি গৈ আছে মোৰ খেতিৰ নিয়মৰ মতে মই দেখোঁ আলু খেতি কৰিব হ'লে আমি সদায় মাটিটোক সাৰে দি সাৰে দি ঢাকি তাক প্ৰায় কিছু সময়লৈকে তাক আমাক আলু খেতিটো উৎপাদন বেছি হওক যি যিকোনো খেতিতে প্ৰায় সাৰটো বহু দৰকাৰী এটা যদি খেতি কৰি সাৰ দিবলৈ আমি নোৱাৰোঁ তেন্তে খেতিটো ভাল নহয় যি মতে সাৰ দিয়া হয় সেইমতে খেতিটো বৃদ্ধি হয় কৰোঁতে সদায় লাভ নাই আজিৰ দিনত প্ৰায় আধুনিক বস্তু যেনেকৈ মটৰ আছে মটৰেৰে পানী যদি আমি খেতিত দিওঁ বাৰিষালৈ নৰখি আমাৰ খেতিটো সোনকালে উপাৰ্জন হ'ব আৰু বৃদ্ধি পাব সেইমতে ৰ'দে বৰষুণে আজিৰ দিনত আশা কৰি নকৰি আমি বহুতখিনি বস্তুলৈ ইউজ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ যি মতে আমি আগবাঢ়ি যাওঁ ধৰক যদি আমি দাইলৰ খেতি কৰোঁ তেন্তে তাত আমি ট্ৰেক্টৰে হাল বাই তাত বলধ গৰু নলগাই আমি প্ৰায় বহুত সময় বাচি যায় আমাৰ সেই সময়খিনি বচাৰ কাৰণত আমি আৰু বহুত বিভিন্ন ধৰণৰ খেতি কৰিব পাৰোঁ একেটা মাটিতে আমি নানা ধৰণৰ খেতি কৰিব পাৰোঁ চবজি খেতি ধান খেতি ঘেঁহু খেতি তাৰ প পিছত সেই খেতিখিনি পালন পোষণ কৰিবলৈ সাৰ দি অৰ্গেনিক আধুনিক আৰু বৈজ্ঞানিক কেমিকেল মিলাই আমি খেতিটো ধুনীয়া কৰিব পাৰোঁ